হয় কোনে ক'লে বাৰু অঁ আচ্চা আচ্চা হয় কিমান নম্বৰ চিট আপোনাৰ আচ্চা আপুনি ক'ত উঠিব বাৰু আমি ইয়াৰ পৰা নটা বজাত ওলাম আৰু খানাপাৰা পাওঁতে নটা ত্ৰিছ হ'বগৈ আমি খোৱা বোৱাৰ কাৰণে ৰখাম অন্য় আৰু তেল ভৰাবৰ কাৰণেও আমি ৰখাম দুই এটা জেগাত ক'ত লখিমপুৰতনে হয় লখিমপুৰত আমি পাঁচটা বজাত পাই যামগৈ ৰাতিপুৱা ঠিক আছে ঠিক আছে আপুনি আপুনি ৰৈ থাকিব আমি গৈ পাই যাম বাৰু বাকী অসুবিধা চসুবিধা হ'লে আমি ফোন কৰিম বাৰু ঠিক আছে মই স্পেচ ৰাখি লৈ যাম দিয়ক তেনেহ'লে আপুনি জনোৱাৰ কাৰণে ভাল লাগিলে বাৰু অঁ আছে আছে চাৰ্জাৰ পইণ্ট আছে একদম ভাল অৱস্থাত আছে ফেনো আছে অসুবিধা নাই ৱাই ফাই বৰ ভাল কণ্ডিচনত নহ'ব আপোনাৰ মানে এই এতিয়া অলপ প্ৰব্লেম চলি আছে এই দুদিনমানৰ পৰা সেইটো হে নাথাকিব খালি আছে আছে আছে সেইটো ঠিকে আছে ঠিক আছে ঠিক আছে ঠিক আছে আমি যেতিয়া আই এচ বি টিৰ পৰা ওলাও আপোনালৈ ফোন কৰিম বাৰু ঠিক আছে দিয়ক দিয়ক থেংক ইউ থেংক ইউ